অঁ দাদা মই এ ফোন কৰিছিলোঁ আপোনাৰ ৰাতিপুৱা আপোনালোকৰ দোকানৰপৰা মই এ ফাইড ৰাইচ এটা অৰ্ডাৰ দিছিলোঁ অঁ ফাইড ৰাইচটো মই পালোঁ বাৰু ঠিকে আছে কিন্তু এই আপোনাৰ যিজন মানে ডেলিভাৰীৰ মানুহজন আছিলে যে তেওঁ বৰ খালী দুটামান মানে অভিযোগ দিব আছিলে মানে মোৰ তেওঁ মানে অকণমান ব্যৱহাৰটো মানে বেয়া পালোঁ মই তেওঁ মানে কি হ'ল কিবা আপোনাৰ তেওঁ কিবা মাদক দ্ৰব্য সেৱন কৰি আহিছিলে নেকি তেওঁ কথা বতৰা ভাষাখিনি বৰ ভাল নাপালোঁ দাদা আহিকেনে অকণমান অকণমান মোৰ অলপ অসভ্য ব্যৱহাৰ কৰিলে সেইখিনি জনাই দিলোঁ অকণমান আপোনালোকেও পাৰিলে চাব যাতে যিহেতু মানুহজন আহিছে অকণমান যাতে ব্যৱহাৰবোৰ ভদ্ৰ হয় সেইখিনিয়ে আৰু ঠিক আছে দাদা ধন্যবাদ ধন্যবাদ